ফটোগ্ৰাফী বুলি ক'লে আমাৰ সেই আগতে ৰীল থকা কেমেৰা আৰু ফটো ষ্টুডিঅ'ত যাই কিনে ফটো উঠা কিন্তু এতিয়া আচলতে বহুখিনি পৰিৱৰ্তন হৈছে আজিকালি আচলতে ষ্টুডিঅ'বোৰ আচলতে নাই আচলতে আজিকালিতো ডাঙৰ ডাঙৰ যি দামী দামী কেমেৰাবোৰ ওলাইছে যেনে ডি এছ এল আৰ আচলতে এই কেমেৰাবোৰৰ যি ফটো সেই ফটোৱে আচলতে সেই আগৰ আচলতে ষ্টুডিঅ'বিলাক আচলতে হেৰুৱাই পেলাইছে আচলতে আৰু যি আমাৰ এই আজিকালি যি দামী দামী আমাৰ স্মাৰ্ট ফোন বুলি কয় যে স্মাৰ্টফোনবোৰ যে ওলাইছে সেইবোৰতে আচলতে বহুতখিনি বহুখিনি তেওঁলোকৰ যি কেমেৰা স্মাৰ্টফোনবোৰৰ সেই কেমেৰাই আচলতে বহুত ভাল ফটো উঠাব পাৰে আৰু বহুত ফটোবোৰ বহুত উন্নত বুলি ক'ব উন্নত হৈছে ফটোবোৰ কেমেৰাৰ তুলনাত আচলতে মোবাইলৰ যি কেমেৰা সেই কেমেৰা আচলতে বহু উন্নত হৈ গৈছে আৰু পুৰণি কেমেৰাবোৰৰ যি ফটো সেই ফটোৰ ঠাইত আচলতে বৰ্তমান যি মোবাইল আমাৰ কেমেৰা সেই কেমেৰাবোৰ অধিক উন্নত হৈছে আৰু ফটোবোৰ আচলতে আৰু ফটোগ্ৰাফীটো আচলতে বেছ জনপ্ৰিয় হৈ পৰিছে তাহানিৰ যুগৰ দৰে হৈ থকা নাই ফটোগ্ৰাফীটো আচলতে আজি আজিকালি মানুহে যি এটা নিচালৈ পৰিণত হৈছে আৰু এই নিচাৰ পৰা এতিয়া বহুতে পেচালৈ পৰিণত কৰিছে আৰু সেই পেচায়েদি আচলতে বহুত মানুহে জীৱিকা চলাই আছে তেওঁলোকে বৰ্তমানেও তেওঁলোকে সেই জীৱিকা চলাই তেওঁলোকে ফেমিলী চলাই আছে আৰু সেনেকৈ আচলতে গোটেইখিনি আমাৰ চিষ্টেমটো চলি আছে আৰু ফটোগ্ৰাফীটো এতিয়া সহজ হৈ পৰিছে আচলতে আৰু ফটোগ্ৰাফী আচলতে বহুত সহজ হৈ পৰিছে বহুত ল'ৰা ছোৱালীৰ পৰা বহুত বয়স পোৱা মানুহ আচলতে ফটোগ্ৰাফীৰ পৰা আকৰ্ষিত হোৱা দেখা গৈছে